হেল্লো দ্ৱীপাশা কি কৰিছা অ' এনেই আছা অ' শুনা আকৌ মই আজি টাউনলৈ গৈছিলোঁ নহয় টাউনলৈ যাওঁতে ভাবিলোঁ হেডফোন এডাল লৈ যাওঁ তাৰপাছত এই পম্পী শ্বপ বুলি এখন আছিলে হেডফোন বিকে মানে তাতে সোমালোঁ হেডফোনডাল লওঁ বুলি হেডফোনডাল ল'লোঁ আৰু ধুনীয়াই আছিল হেডফোনডাল কৈছে আৰু তোমাৰ হেডফোনডাল এবছৰ ওৱাৰেণ্টি যাব বুলি কৈছিলে আৰু তাৰপাছতে মই আৰু দাম দৰ পাতি পিনি আৰু হেডফোনডাল ল'লোঁ আৰু দামটো আছে বাৰু হেডফোনডালৰ ভাল হ'ব বুলি কোৱাৰ কাৰণে আৰু ভালডালে লৈ যাওঁ যাতে দুদিন বেছিদিন যায় সেইটো কাৰণে আৰু তাৰপাছত শুনা আকৌ তাৰপাছত হেডফোনডাল আনিলোঁ নহয় হেডফোনডাল মানে এছাইড শুনি এছাইড নুশুনে কি কওঁ আৰু তোমাক এতিয়া মানে দ্ৱীপাশা শুনা আকৌ হেডফোনডাল মানে মই কি ক'ম ভাবিয়েই পোৱা নাই পইচাটোও ইমান ল'লে হেডফোনডাল এবছৰ ৱাৰেণ্টি বুলি কৈছিলে মই আহি পিনি চাইছোঁ গান এটা শুনিছোঁ এছাইডে শুনা পায় এছাইডে শুনা নেপায় কি কৰোঁ কোৱাচোন তুমি এতিয়া দ্ৱীপাশা তুমি টাউনলৈ গ'লে মানে এই পম্পী শ্বপ বুলি এখন হেডফোন দোকান আছে তাৰ পৰা হেডফোন নল'বা দেই হেডফোনবিলাক বৰ বেয়া বেয়া বিকে কিন্তু দামটোও লয় ওৱাৰেণ্টি আছে বুলি কৈছে তাৰপাছত চোৱাচোন আহি পিনি মই গান এটা শুনিছোঁহে গানটো শুনাৰ লগে লগে হেডফোনডাল বেয়াই হৈ থাকিলে কি ক'ম বাৰু এতিয়া সঁচাকৈ পম্পী মোৰ তাৰ পৰা অনাই ভুল আছিলে অ' হ'ব দিয়া দ্ৱীপাশা তুমি টাউনলৈ গ'লে মানে তাৰ পৰা হেডফোন নানিবা পম্পী শ্বপৰ পৰা বৰ বেয়া বেয়া হেডফোনবিলাক বিকে মই বহুত পস্তাইছোঁ তাৰ পৰা হেডফোনডাল আনি ঠিক আছে হ'ব দিয়া দ্ৱীপাশা তাৰ পৰা নানিবা টাউন গ'লে মানে ঠিক আছে হ'ব দিয়া অঁ হ'ব দিয়া